অঁ মোগলাই ৰেষ্টুৰেণ্ট হয় দাদা হয় মই অৰিন্দমে ক'লো মই এই পল্টন বজাৰ ট্রেইন ষ্টেচনৰ পৰা এতিয়া মানে ট্রেইন ষ্টেচনত নামিলো চুইগীত চাওঁতে আপোনালোকৰ দোকানখন খোলা পালো বতৰটোতো দেখিছেই আপোনালোকে কেনেকুৱা ধৰণৰ হৈছে হয় হয় হয় কাইণ্ডলি মোক আপোনালোকৰ তাত মোগলাই চিকেন বিৰিয়ানী এটা তাৰ পিছত আপোনাৰ বাটাৰ নান বাটাৰ চিকেন আৰু আৰু আৰু ৰ'ব দেই আৰু আপুনি নর্মেল নৰ্মেল ৰাইচটো পঠাই দিব হয় হয় হয় মানে আপুনি আপোনালোকেতো দেখিছেই বতৰটোৰ কেনেকুৱা অৱস্থা হয় হয় মানে আপোনালোকক হয় হয় পেমেণ্টৰ পেমেন্টো আপোনালোকক লাগিলে মই এতিয়াই এডভান্স পেমেন্ট কৰি দিম হয় হয় হয় হয় হয় হয় হয় দাদা যেনেকৈ নহওঁক পঠাই দিয়ক আৰু আপোনালোকেতো দেখিছেই মই অকলেই আছো প্লাচ মই ভোকত আছোঁ বহুত হয় হয় হয় হয় ইয়াৰে ওচৰে পাজৰে ৰেষ্টুৰেণ্ট নাইয়ে গোটেইকেইখনে বতৰৰ কাৰণে চাগে বন্ধ হয় হয় হয় হয় আৰুতো দেখিছেই টাইম বহুত হৈছে হয় হয় হয় হয় দাদা যেনেকৈ যেনেকৈ কি নহওঁক পঠাই দিয়ক আৰু হয় হয় হয় হয় হয় তাত বিল হয় মই বিলটো লাগিলে আপোনালোকক এডভান্স পেমেন্ট কৰি দিম হয় বিলটো এনে কিমান মান হ'ব কাইণ্ডলি যদি মোক কৈ দিয়ে এতিয়াই মই আপোনালোকৰ তাত জিপে কৰি মই বিলটো পঠাই দিওঁ হয় হয় হয় হয় ফ'ৰ হানড্ৰেণ্ড অঁ হৈ যাব হৈ যাব দাদা মই আপোনালোকক নিশ্চয় অঁ মই এতিয়াই এডভান্স পেমেন্টটো কৰি দি আছোঁ সোনকাল যিমান পাৰে দাদা মোৰ মানে বহুত বহুত ভোক লাগি আছে ন হয় হয় হয় হয় ঠিক আছে দিয়ক দাদা